খেতি চপোৱাটো এটা উৎসৱ বুলি ক'ব লাগিব কাৰণ সেইখিনি সময়ত আমি গোটেই ল'ৰাবোৰে একেলগে লগ হৈ ধান মৰণা মাৰি ভঁৰালত সোমোৱাৰ পিছত সকলোৱে মিলি এটা অলপ সৰুকৈ খানা এটা খোৱা হয়